আমাৰ গাঁৱৰ অঞ্চলত বহুলো বহুতো ব্যৱসায়ী মহিলা আছে কিছুমানে কেক বিক্ৰী কৰে আৰু কিছুমানে কাপোৰ বৈ বিক্ৰী কৰে কিছুমানে শাক পাচলি ব্যৱসায় কৰে এনেধৰণৰ বহুতো মহিলাই ব্যৱসায় কৰে তাৰ ভিতৰত ময়ো ব্যৱসায় কৰি আছোঁ আমি চাৰিজনী মহিলাই একেলগ হৈ এখন সৰু দোকান চলাওঁ সেই দোকানত পকৰি চিঙৰা কচৰি মটৰ ঘুগুনি বইল কণী এইবিলাক বিক্ৰী কৰোঁ সেইবিলাক বৰ দামেই নহয় কাৰণ বাগানীয়া মানুহবিলাকে কম দামতে খাবলৈ বিচাৰে সেইকাৰণে আমি চিঙৰা কচৰি এইবিলাক পাঁচ টকাতে বিক্ৰী কৰোঁ তেতিয়া আমাৰ ব্যৱসায়টো সুন্দৰভাৱে চলি যায় আৰু বনোৱা বস্তুবিলাক ভালদৰে বিকি হয় এইবিলাক কৰিও আমি বহুতো লাভৱান হৈছোঁ আৰু গাঁৱৰ যিবিলাক মহিলাই এই কেক বিক্ৰী কৰে আজিকালি বাৰ্থডেৰ কাৰণে সকলোৱে কেক বিচাৰে সিহঁতেও বহুতো লাভৱান হৈছে আমাৰ ওচৰত আমি দেখিবলৈ পোৱা গৈছে আৰু কাপোৰ কানি বিক্ৰী কৰিও বহুতো মহিলা লাভৱান হৈছে বিশেষকৈ ময়ো আমাৰ গোটৰ মহিলাকেইগৰাকীয়ে এই ব্যৱসায়ত মানে বহুতো লাভজনক হৈছোঁ বুলি ভাবোঁ আমাৰ ঘৰখন এই ব্যৱসায় কৰিয়েই মই ব্যৱসায় কৰিয়ে ঘৰখন চলাই নিছোঁ আৰু ওচৰৰ এগৰাকী মহিলাইও তেনেকৈ কেক বিক্ৰী কৰে বিস্কুট বিক্ৰী কৰে সিহঁতেও বহুত লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে আজিকালি বিশেষকৈ মহিলাবিলাকে কোনো এনেই ঘৰত শুই বহি নাথাকে যিকোনো এটা ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহে সেইকাৰণে সকলো মহিলাই আজিকালি লাভজনক হৈছে আৰু সিহঁতেও সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পৰা হৈছে আৰু সেইমতে আমিও আগবাঢ়ি গৈ আছোঁ আমাৰ মহিলাবিলাক কোনো ক্ষেত্ৰতে আজিকালি বহি নাথাকে সকলোৱে এক কাম বন কৰিবলৈ ঘৰুৱা কাম কৰিও সিহু সকলোৱে ওলাই যায় ব্যৱসায়ৰ কাৰণে যিয়ে নহওক সৰু সুৰা হ'লেও এটা ব্যৱসায় কৰিবলৈ বুলি ওলাই আহিছে সেই অনুপাতে সকলো এই লাভৱান হৈছে আৰু দেশখনৰো উন্নতি হৈছে বুলি মই আশা কৰোঁ আগৰ দিনত মহিলাবিলাকে ঘৰৰ ভিতৰতে সোমাই থাকে কোনো মহিলাই একো কৰিবলৈ ওলাই নাযায় আজিকালি এগৰাকী মহিলাও ঘৰত এনেই বহি থকা দেখা নাযায় সকলোৰে কিবা নহয় কিবা এটা ব্যৱসায় কৰিছেই ব্যৱসায় অনুপাতে লাভজনকো হৈছে সেই লাভৰ বাবে আমি গাঁও অঞ্চলৰ মানুহ সকলো উন্নতি পথত আগবাঢ়ি গৈছে বুলি ভাবোঁ আমাৰ দোকানখনো বহুত উন্নতি হৈছে বুলি ভাবোঁ আগতকৈ আজিকালি ই সকলো কৈ মানে আমাৰ দোকানখন উন্নতি হৈছে বুলি মই ভাবোঁ